হেল্ল'

অঁ হেৰি কেইটামানত যাব লাগিব যে অঁ এতিয়া জেগাডোখৰ কোনডোখৰ

অঁ শুনিছোঁ বাৰু বিষ্ণুপুৰ গৈছোঁ কোনডোখৰত বা আপোনাৰ

অঁ এতিয়া আপোনাৰ দাদাৰ বিয়া আপোনাৰতো সম্পূৰ্ণ সম্পূৰ্ণ পূৰা আপোনাৰ প্ৰফেশ্যনেল উঠাব লাগিব ন ফটো কেমেৰা চেমেৰা ভিডিঅ' আপোনাক সম্পূৰ্ণ লাগিব তো আপোনাৰ নিয়ম চিয়মৰ পাৰা লৈ আপোনাৰ গোটেইখিনি কৰোঁতে ইভাগে আমাৰ সম্পূৰ্ণভাৱে ছহেজাৰ আমাৰ ফিক্স থাকে আপুনি চাৰে পাঁচ দিব বাৰু নহয় দাদা আপুনি মানে ইভাগে কমাব নোৱাৰোঁ কাৰণ মানে সম্পূৰ্ণখিনি মানে গোটেইখিনি আপুনি গম পাইছে নহয় ভিডিঅ'ৰ পৰা লৈ ফটো চটোৰ পৰা লৈ মানে আমাৰ সিমানটো খৰচেই মানে আমি মানে এনেকৈ জাপি জোপাকৈ নিদোঁ মানে পূৰা প্ৰফেশ্যনেল আপোনাক পূৰা ভালকৈ পাব আপুনি ফটোখিনি আপুনি মোৰ ঘৰো এই মৰাণতে মোৰ ঘৰ মৰাণতে আপোনাৰ এই ওচৰ বিষ্ণুপুৰৰ পৰা বেছি দূৰ নহয় তো যদি আপোনাৰ মানে ঘৰুৱা হিচাপত আপোনাৰ দামটো ক'লোঁ চাৰে পাঁচ দিব আৰু অঁ অঁ ঠিক আছে মই যাম কাইলৈ ঠিক আছে আপুনি মোক হেৰি কল এটা কৰিব ৰাতিপুৱাকৈ মই যাম বাৰু অঁ ঠিক আছে অঁ